তো কাজলত মই এপ্লিকেশ্যন দিছোঁ তাতে তই মোৰ লগত যাব পাৰিবি নেকি যে ৰচিদটো আনিবৰ কাৰণে তইতো জানই মই সেইটো নাপালে মই পৰীক্ষা দিব নোৱাৰিম যদি পাৰ ওলাবিচোন মোৰ লগত যাম